হাঁহ কুকুৰা মৰা মানে পদ্ধতিটো কি আমি হাঁহ কুকুৰা ডিঙি মহাৰিয়ে মাৰোঁ কিছুমান মানুহে ডিঙি হালাল দি খায় আমি এইটো হালাল দি খোৱা মুৰ্গী নেখাওঁ এতিয়া ৰঙা মুৰ্গী কিছুমানে কয় ৰঙা মুৰ্গী খাব নালাগে পূজাৰ কাৰণে লাগে

এতিয়া যোনে যোনে কটা মুৰ্গীও খাব নোৱাৰি কোনে কেনেকে কাটে এতিয়া যিবোৰ হালাল দি কাটে সেইবোৰ মুৰ্গীটো মুছলিম মানুহে খায় আমাৰ অসমীয়া মানুহেতো খোৱাতো নহয় সেয়া খালে কিবা অসুবিধাও হ'ব পাৰে আমাৰটো এইটাে নিয়ম নহয় খাবলৈ দিগদাৰ সেইকাৰণে আমি আৰু এতিয়া মিঙি মহাৰী খোৱা মুৰ্গীকে আমি খাওঁ আৰু